অঁ বেপাৰী হয়নে এই শাক পাচলি অলপ লাগিছিলে কবি বিলাহী বেঙেনা কেৰেলা ফ্ৰেঞ্চবিন এই দামটো কমাই ধৰিব বহুত বেছিকৈ ল'ম এই সিমান দিব নোৱাৰোঁ সদায় লোৱা নহয় বেপাৰী এদিনীয়া নহয় নহয় এই থাকিব কমকৈ ধৰিব খালি

এই হ'ব পাৰিব অলপ কমাই ধৰিব আৰু ইমান দাম ক'লে আৰু আপোনাৰ পৰা কোনে ল'ব অলপ কমাই ধৰিব অঁ বিয়াৰ কাৰণেহে বিচাৰিছোঁ হা বিলাহী পাঁচ কেজিমান দিব অঁ এই নধৰোঁ এই ত্ৰিছকৈ দিব নাই ত্ৰিছকৈ ধৰিব এই ইমান বেছিকৈ ধৰিলে কেনেকৈ ল'ম আৰু বেঙেনা বিছ কেজিমান দিব সেইটোকে অঁ কাইলৈ